আমাৰ এই ঠাইখনত বিশেষকৈ পশুপালনৰ বাবে কিছুমান সমস্যা আছে যিখিনি সমস্যাৰ বাবে আমাৰ এই অঞ্চলটোত বিশেষকৈ পশুপালনৰ বাবে পশুপালন উদ্যোগটো সঠিকভাৱে গঢ়ি উঠা নাই প্ৰথমতে আমাৰ অঞ্চলটোত পশুপালনৰ কিছুমান সমস্যা বুলি ক'লে বিশেষকৈ চৰণীয়া পথাৰৰ অসুবিধা যিহেতু জীৱ জন্তু পুহিবৰ বাবে এটা মুকলি ঠাইৰ প্ৰয়োজন হয় বা সেই জীৱ জন্তুসমূহ চৰাবৰ বাবে বা ঘাঁহৰ ঘাঁহৰ বাবে এটা ঠাইৰ প্ৰয়োজন হয় মুকলি ঠাইৰ প্ৰয়োজন হয় গতিকে এই চৰণীয়া পথাৰৰ বা মুকলি ঠাইৰ অভাৱ দ্বিতীয়তে হৈছে আমাৰ অঞ্চলটোত পশুৰ বাবে যিখিনি দানাৰ প্ৰয়োজন হয় বা যিখিনি খাদ্যৰ প্ৰয়োজন হয় সেই খাদ্যখিনিৰ বাবে উপযুক্ত সুবিধা নাই অতি আমি পশুৰখিনিৰ বাবে যিখিনি খানা খাদ্য লাগে বা দানা লাগে সেইখিনি আমি দূৰৰপৰা আনিব লাগে তাৰ বাবে আমাৰ ইয়াত যাতায়তৰ সুবিধাটো ভাল নহয় ৰাস্তা ঘাট বিশেষকৈ ভাল নহয় যাৰ ফলত মানে এই পশুৰ বাবে যিখিনি খাদ্য অনাত অলপ অসুবিধাৰ সন্মুখীন হয় তাৰপিছত ক'বলৈ গ'লে আমাৰ ইয়াত এজন ভাল পশু চিকিৎসালয় নাই যিহেতু পশু ভালকৈ পোহপাল দিবলৈ হ'লে বা কিছুমান ক্ষেত্ৰত জীৱ জন্তুৰ বেমাৰ আজাৰ হয় গতিকে সেই বেমাৰ আজাৰসমূহ দূৰ কৰিবৰ বাবে বা নাইকিয়া কৰিবৰ বাবে দৰব পাতি দিবলগীয়া হয় সেই দৰব পাতিসমূহ আমি লাভ কৰিবৰ বাবে উপযুক্ত পশু চিকিৎসালয় নাই বা ডা পশু ডক্তৰ নাই গতিকে এনেবিলাকৰ সমস্যাই আমাৰ এই ঠাইখনত এই যিটো পশুপালনৰ যিটো উদ্যোগ সেই উদ্যোগটো মানে সফলভাৱে গঢ়ি তোলাত সমস্যাৰ সৃষ্টি সমস্যাৰ সৃষ্টি কৰিছে পশুপালনৰ ক্ষেত্ৰত যিখিনি সমস্যা উদ্ভৱ হয় এইখিনি আমি যদি চাবলৈ যাওঁ আৰু বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে আমি বস্তু আমি পশুখিনি আনিবৰ বাবে বা উন্নতমানৰ পশু আমি পোৱা নাযায় বা আমি লাভ নকৰোঁ যাৰ বাবে আমাৰ পশুপালনত বা এই পশু উৎপাদনত আমাৰ অসুবিধাৰ সন্মুখীন হওঁ আমি অসুবিধাৰ সন্মুখীন হওঁ যিহেতু যদি উন্নতমানৰ প্ৰজাতিৰ বা উন্নতমানৰ জাতৰ আমি যদি পশু লাভ নকৰোঁ তেন্তে ইয়াৰ প্ৰডাকশ্যনটো বা যি ইয়াৰ উৎপাদনটো সেই উৎপাদনটো মানে কম হোৱা দেখা যায় আমাৰ আমি হাঁহ হওক বা কুকুৰা হওক তাৰ পোৱালিসমূহ আমি আনৰপৰা অতি দামত ক্ৰয় কৰি আনিব লাগে গতিকে তাৰ বাবে কোনো ধৰণৰ সুবিধা নাই যিহেতু আমাৰ ক'লোৱেই যাতায়তৰ ব্যৱস্থাটো বেয়া গতিকে সেইসমূহ আনিবৰ বাবে আমি অন্য ঠাইলৈ যাব লাগে তাৰ বাবে আমাৰ সময়ো বহুত লয় আৰু সেইসমূহ আনিবৰ বাবে বিভিন্ন কষ্টৰ সন্মুখীন হ'বলগীয়া হয় আৰু আমাৰ এই অঞ্চলটোত বিশেষকৈ কিছুমান চৰকাৰীভাৱে যিখিনি এই উদ্যোগটোৰ লগৰ বাবে জড়িত যিখিনি সুবিধা প্ৰদান কৰে সেই সুবিধাসমূহ লাভ কৰাত লাভ কৰিবলৈ মানে আমি অসমৰ্থ হওঁ বা আমি নাপাওঁ সেই সুবিধাখিনি গতিকে এনেবোৰ সমস্যা সমস্যা দেখা যায় আমাৰ ঠাইখনত পশুপালনৰ বাবে যদি আমি এই সমস্যাসমূহ নাইকিয়া কৰিব পাৰোঁ বা এই সমস্যাখিনি আমি যদি নাইকিয়া কৰিব পাৰোঁ তেতিয়া আমাৰ এই অঞ্চলটোত মই ভাবোঁ মানে আমাৰ এই অঞ্চলটোত সঠিকভাৱে পশুপালনৰ বা এই পশু উদ্যোগটো বা এই কৃষি উদ্যোগটো আমি সঠিকভাৱে গঢ়ি তুলিব পাৰিম লগতে আমাৰ যিহেতু এই অঞ্চলত এই সুবিধাসমূহ খুব কম হোৱা দেখা যায় বা আমি সুবিধাসমূহ খুব কমভাৱে পাওঁ গতিকে এই উদ্যোগটোৰ প্ৰতি মানে আমাৰ অঞ্চলৰ মানুহ মানুহখিনি মন মানে অলপ উৎসাহিত উৎসাহটো কমকৈ দেখা পাওঁ যদি আমি এই সুবিধাখিনি লাভ কৰোঁ বা এই সুবিধাখিনি আমি সময় চাব নাইকিয়া কৰিব পাৰোঁ তেতিয়া হয়তো আমাৰ অঞ্চলৰ বহুতো লোক ওলাই আহিব এই উদ্যোগটোৰ প্ৰতি উদ্যোগটো গঢ়ি তুলিবলৈ ওলাই আহিব সেয়েহে আমি এই সমস্যাসমূহ নাইকিয়া কৰিব লাগিব লগতে যাৰ বাবে আমাৰ ঠাইখনত পশুপালনৰ যিটো উদ্যোগটো সঠিকভাৱে গঢ়ি তুলিব পাৰোঁ